যোৱা সপ্তাহত মই চ'পচিৰ পৰা এযোৰ কাণফুলি অৰ্ডাৰ দিছিলোঁ আৰু চাৰি পাঁচদিনমান পিছতে পাইছিলোঁ সেইযোৰ আৰু মই ভাল বুলি অৰ্ডাৰ দিছিলোঁ বেলেগত মানে ভাল ৰিভিউ পাইছিলোঁ আৰু কম দামতে পালোঁ সেইকাৰণে মই কিনিছিলোঁ আৰু সেইবাবে কিন্তু মানে মই যেতিয়া পিন্ধিলোঁ পিন্ধাৰ পিছত মানে মই পিছদিনাই মানে তাৰ পৰা সেইবিলাক ওলাই গ'ল যি যি ডিজাইন আছিল সেই ডিজাইনবিলাক ওলাই গ'ল আৰু সেইবাবে মই ভাল নাপালোঁ আৰু মই দুদিনমান ৰাখিয়ে সেইটো ৰিটাৰ্ণ কৰিলোঁ